মোৰ আটাইতকৈ ভালপোৱা খেল হ'ল ফুটবল আৰু মই ফুটবল টু থাউজেণ্ড ছিক্সৰ পৰা ভালকে ফ'ল' কৰি আছোঁ তাৰ আগতেও মই ৱৰ্ল্ডকাপ চাইছিলোঁ কিন্তু ইমান বেছি জানা নাছিলোঁ টু থাউজেণ্ড ছিক্সৰ পৰা মই ফুটবল ৱৰ্ল্ডকাপ আৰম্ভ কৰিছোঁ মোৰ দেউতা যিহেতু জাৰ্মানীৰ ছাপৰ্টাৰ আছিলে ময়ো জাৰ্মানী ছাপৰ্টে কৰিছোঁ আৰু তাৰপিছত যিহেতু জাৰ্মানীকে ছাপৰ্ট কৰিছিলোঁ জাৰ্মানীৰ এটা ফুটবল ক্লাবো স্টাৰ্ট কৰিলোঁ চোৱা আমি সেইটো হ'ল বাইনেৰিক জাৰ্মানীৰ এটা ৰেকৰ্ড চেম্পিয়ন টিম হয় আৰু খুব বেছি ভাল লাগিছে বিকজ সিহঁতে এটা টিম হিচাপে খেলে আৰু সিহঁতৰ যিটো কালছাৰ আৰু যিটো সিহঁতৰ হিষ্ট্রী আছে সেইবোৰ বস্তু মোক খুব বেছি এট্টেক্ট কৰিছে থমাছ মোলাৰ এটা মোৰ ৱান অফ দা ম'স্ট ফেভৰেট প্লেয়াৰ হয় আৰু ছ'য়েজ মেনুৱেল নয়েৰ সিহঁতে ভাইচ কেপ্টেইন আৰু কেপ্টেইন হয় সিহঁতৰ এই টিমটো আৰু এই টিমটোলৈ মানে মই নিজেও খুব বেছি গৰ্বিত আৰু সিহঁতৰ ছাক্সেচ হ'লে মোৰ খুব ভাল লাগে ফুটবলৰ কাৰণে ইমানেই বেছি মই পাগল যে যোৱা দুবছৰৰ পৰা মই ফুটবল টুইটাৰতো মই খুব বেছি এক্টিভ হয় আৰু টুইটাৰত মই খুব বেছি টুইট কৰোঁ ডিবেট চলে আৰগুমেন্ট চলে আৰু এইবোৰ বস্তু খুব বেছি এনজয় কৰোঁ প্ৰত্যেকটো মেটছৰ পিছতে আমাৰ এটা ডিছকাছন হয় এটা ভাল আলোচনাও হয় চবৰ মাজতে আৰু সেই আলোচনাকেইটাৰ মাজতে নিজৰ বহুত বেছি বেছি ইনভল্ভ ফিল কৰোঁ বহুত লাগে যে এটা ফেমিলি লগত এটা কথা চলি আছে বহুত বেছি ফ্ৰেন্ডজ বনাইছোঁ মই তাতে আৰু ভাল লাগে ইহঁতৰ লগত কথা পাতি যিহেতু ইহঁতেও বেছি ফুটবলৰ কথা যিমান মই জানো সিহঁতেও জানে সিহঁতেও কথা পাতে যিহেতু মোৰ নিজৰ যিবোৰ ফ্ৰেণ্ডছ আছে সিহঁতি ইমান বেছি ফুটবল ফ'ল' নকৰে সিহঁতে বেছিভাগ ক্ৰিকেটৰ ফেনে হয় ময়ো ক্ৰিকেটো ভাল পাওঁ কিন্তু ফুটবলটো মোৰ ফাৰ্ষ্ট লাভ ক'ব গ'লে স্পর্টছৰ দিশত আৰু ফুটবলটো লৈ মই খুব বেছি ইনভলভ্ড আৰু খুউব বেছি মই ডে টু ডে কি চলি থাকে আপডেট লৈ থাকোঁ সিহঁতৰ ট্ৰাঞ্চফাৰ্ছচ সিহঁতৰ মেটছেছবোৰ মেটছেচ ক'ৰ কি হ'ল কোনে কি কৰিলে কোনে কি ৰেকৰ্ড ভাঙিলে চ' এইবোৰ মই চাই ভাল পাওঁ কথা পাতিও ভাল পাওঁ আৰু সেইবোৰ লৈ মই এটা মোৰ চ'ৰ্ছ অফ এন্টাৰটেইনমেন্টো হৈ যায় আৰু তেনেকেই মই ইনভলভ্ড থাকোঁ